মোৰ শৈশৱকাল জন্ম মোৰ এইখন গাৱঁতে আমৰিখোৱাত মই চৈধ্য নং নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা প্ৰথম স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ তাৰপৰা আমৰিখোৱা হাই স্কুল আম আমৰিখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত পৰা মেট্ৰিক পাছ কৰিলোঁ শৈশৱকালটো ক'ব গ'লে খুবেই ভাল লগা আছিল ৰাতিপুৱা স্কুলত যাই আবেলি স্কুলৰ পৰা আহি খেলা ধূলা কৰা আৰু সন্ধিয়া কিতাপ পঢ়া আৰু নেক্স দিনা সেই একেই কাম স্কুললৈ যোৱা ক'ব গ'লে আৰু শৈশৱ কালটো খুবেই ভাল লগা আছিল তাৰপাছত স্কুলীয়া হাই স্কুলীয়া জীৱনটো ভাল লগাই আছিল বেয়া লগা নাছিল আমৰিখোৱা হাই স্কুলত ভাল স্কুল এখন ভাল লাগিছিলে তাত পঢ়া দিনকেইটা কেনেকৈ সময়বোৰ পাৰ হৈছিল নিজে ক'ব নোৱাৰা হেন কথা অমৰিখোৱা হাই স্কুলৰ পৰা মেট্ৰিক পাছ কৰাৰ পাছত শৈক্ষিক জীৱনটো মোৰ তাতেই শেষ কৰিলোঁ তাৰপিছত কৰ্মজীৱনীত আহিলোঁ কৰ্মজীৱনৰ আৰম্ভণিতে মই কোম্পেনীত কাম চাকৰি কৰিলোঁ দুবছৰ তা সেইটো কোম্পেনীৰ পৰা এইটো কোম্পেনীৰলৈকে আহিলোঁ তাতেও কৰিলোঁ তিনিবছৰমান তাৰ পিছত ই ৰিক্সা এখন ল'লোঁ ই ৰিক্সা চলালোঁ কেইবছৰমান দোকান দিলোঁ এতিয়া আৰু ই ৰিক্সাই চলাই আছো তাৰ মাজত দোকনখানো চম্ভালি আছো তাৰে মাজতে আৰু এটা বেলেগ কোম্পেনীত যাই দুবছৰ কাম কৰিলোঁ ভালে লাগিছিল কিন্তু মোৰ অসুবিধাৰ কাৰণে ঘৰত গুচি আহিব লগা হ'ল অকলশৰীয়া পৰিয়াল কাৰণে ঘৰ নচলে সেনেকৈ তেনেকৈ দূৰত থাকিলে ঘৰত আহিব লগা হ'ল ঘৰত আহিলোঁ আহি ই ৰিক্সাখনো বিক্ৰী কৰি দিলোঁ দি এখন সৰুকৈ দোকান দি তাতে দোকান আৰম্ভ কৰিলোঁ আৰু এই দোকানখনৰ পৰা হোৱা ইনকামেৰে আৰু এখন নতুনকৈ ই ৰিক্সা কিনি চলাই আছো সদ্যহতে এনেকৈ চলি আছো পৰিয়ালটো বৰ ভাল বুলিও ক'ব নোৱাৰি বৰ বেয়া বুলিও ক'ব নোৱাৰি তেনেকৈ কোনো ৰকম চলি আছো এয়াই কৰ্মজীৱন